হয় গাঁৱত মাথাৰ বিষ হ'লে মাথাৰ বিষ ভাল কৰাৰ কাৰণে লালচাহত আদা লং দি চাহ খায় গৰম চাহ গৰম চাহ খায় দুবাৰ তিনিবাৰ মান তাৰপিছত আপোনাৰ মাথাৰ বিষ হ'লে নাকেদি পানী উজাই দিয়ে নাকেদি খুব পানী টানি উলিয়ায় মুখেদি উলিয়াই দিয়ে নাকেদি পানী দুনি দুবাৰ তিনিবাৰ উলিয়াই দিয়ে তাত বাদেও কপালত অলপ মালিচ কৰা যায় তাৰপিছত ঠাণ্ডা তেল মূৰত লগোৱা যায় এইকেইটা কৰিলে মোটামুটি মাথা ভাল হৈ যায় বিষটো ভাল হৈ যায়